অঁ অঁ মই উজ্জ্বল হাজৰিকাই কৈছোঁ শিলচৰৰ পৰা কৈছোঁ অঁহ্ মই গোলাঘাটত হাতত লাগিছিনে বাৰু হয় হয় হয় এই মই আপোনাৰ অঁ ঠিক আছে মই আপোনাৰ এই নেক্সট মাহৰ দহ তাৰিখে আপোনাৰ আমি গোলাঘাট জিলাৰ যিমানখিনি তীৰ্থস্থান আছে যিমানকেইটা লক্ষণীয় জেগা আছে আমি তাত পৰিভ্ৰমণ কৰিবলৈ যাম আৰু মোৰ লগতে যাব আমাৰ অফিচৰ যিখিনি ষ্টাফ আছে ষ্টাফ যাব আমি ছজন যাম আপুনি তাৰ কাৰণে আমি ক'লৈ যাম কি কৰিম ক'ত থাকিম তাৰ ব্যৱস্থাটো কৰি দিব পাৰিবনে বাৰু এতিয়া আমি প্ৰথম দিনাখনি কি চাবলৈ যাম বাৰু হয় হয় হয় নিশ্চয় হয় হয়

হয় হয় হয় হয় নিশ্চয় হয় হয় হয় হয় হয় হয় হয়

অঁ হয় হয় হয়

বুইছোঁ বুইছোঁ আমাৰ ইয়াত ওলাই বাৰু সেই কথাটোৰ কথা হয় হয় হয় হয়

বুইছোঁ

হয় হয় হয় হয় হয় হয় বাৰু এইখিনিৰ পৰা যাম আমাৰ ষ্টাফৰ এজনে কৈছিলে যে এইবাৰ বোলে ভাদ মাহত বোলে এইটো কি তাত বোলে এভাগ নামঘৰ আছে বোলে বৰ ধুনীয়া বোলে পৰিৱেশ অঁ আঠখেলীয়া নামঘৰ হয় হয় হয়

হয় হয় হয় ঠিক আছে আমি অন্তিমদিনাখনি আমি অন্তিমদিনাখনি খনিকৰ পুথি নামঘৰত সেৱা লৈ পেলাই আমি নিশ্চয় ঘৰলৈ উভতিব পাৰিম আমি এসপ্তাহমানৰ ভিতৰতে শুনিছোঁ শুনিছোঁ ইউটিউবত দেখিছোঁ আমি শুনি দিছোঁ হয় হয় অঁ হয় হয় অঁ হয় ধন্যবাদ ধন্যবাদ দেই আপুনি এইকণ আমাক স ঠিক আছে ঠিক আছে

নিশ্চয় নিশ্চয় ধন্যবাদ ধন্যবাদ ধন্যবাদ দেই হ'ব দিয়ক ৰাখিছোঁ